বাতৰিত দেখুৱা বস্তু আৰু বাস্তৱত ঘটি থকা ঘটনাসমূহৰ মাজত বৰ্তমান সময়ত যথেষ্ট পাৰ্থক্য দেখিবলৈ পোৱা যায় ইয়াৰ প্ৰধান কাৰণ হৈছে সাংবাদিকসকল তেওঁলোকে স্বাধীনভাৱে বা তেওঁলোকে নিজাববীয়াভাৱে বাতৰি পৰিৱেশন বা বাতৰি প্ৰস্তুত কৰাত তেওঁলোকে গাফিলতি কৰা দেখিবলৈ পোৱা যায় তেওঁলোকে বিভিন্ন টা সময়ত উৰা বাতৰি শুনি শুনি তেওঁলোকে তাকে সংবাদ মাধ্যমৰ আগত পৰিৱেশন কৰা দেখা যায় ইয়াৰ ওপৰিও বিভিন্ন সাংবাদিকে বিভিন্নজনৰ পৰা টকা লৈ তেওঁলোকে মিছা বাতৰি পৰিবে পৰিৱেশন কৰে ইয়াৰ ওপৰিও ৰাজনৈতিক দলৰ হৈ বিভিন্ন সাংবাদিকে কাম কৰে ৰাজনৈতিক দলসমূহে কৰা ভাল কামসমূহে তেওঁলোকে সংবাদ মাধ্যমত দেখাই ফুৰে কিন্তু ৰাজনৈতিক দলসমূহে কৰা বেয়া কামসমূহ তেওঁলোকে লুকাবলৈ চেষ্টা কৰে ইয়াৰ উপৰিও বিভিন্ন সময়ত বিভিন্ন নি নিৰ্দোষী লোকক সাংবাদিকসকলে হাৰাশাস্তি কৰা দেখা যায় কাৰণ সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ এজনক যদি আমি বেয়াকৈ দেখুৱাওঁ তেন্তে সকলোৰে চকুত সেই লোকজন বেয়া হৈ যায় ইয়াৰ ফলত তেনেলোকে মানসিক অশান্তিত ভুগিব পাৰে বা তেওঁলোকে বাহিৰলৈ ওলাই যাবলৈ ভয় কৰিব পাৰে ইয়াৰ ওপৰিও তেওঁলোকে প্ৰয়োজনীয় প্ৰয়োজনীয় বাতৰিসমূহ যেনেদৰে বিভিন্ন ধৰণৰ উপযোগী হোৱাকৈ নিউ বাতৰি যেনেধৰণে বৰ্তমান সময়ত কোনো অসমৰ কোনো এখন জিলাত হৈ থকা বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বন বা তেনেধৰণৰ কোনো অনুষ্ঠান ইত্যাদিৰ তেওঁলোকে বিভিন্ন সময়ত দেখাবলৈ বিৰক্তি অনুভৱ কৰে কৰা যেন দেখা যায়